হেল্ল' অঁ দাদা কওক সেইটোয়ে জ্বলে চাৰি দিন পাঁচ দিনমান শেষে হ'ল মোৰো লগ চগ নাই তাকেইতো মোৰো লগ নাই বোলো অঁ হয় নেকি অঁ অঁ তাকেতো শুনিছোঁ ৰ'ব ভাল ভাল থিয়েটাৰ অহা বুলি নাটকবিলাকো ধুনীয়া হৈছে বুলি শুনিছোঁ আৰু অঁ তাকে

অঁ তাকেইতো আজিতো এতিয়া টাইম নহ'ব অহা কালিয়ে যাওঁ নেকি

আমি দুজন বা তিনিজন যাম দিয়ক আপোনাক ৰাতিপুৱা জনাই দিম খাটাংটো অঁ অঁ সেইটো কেইটামানত যাব অঁ অঁ অঁ চাৰিটা

অঁ অঁ হয় হয় অঁ আৰু ৰাজ ৰাজ কেতিয়া যাব

অঁ অঁ অঁ অঁ হ'ব দিয়কটে কালি লগ পাম দিয়ক ন অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক কালিতে লগ পাম দিয়ক অঁ অঁ কনফ্ৰাম